ভালে আছেনে আইতা হেৰি মই আপোনাক কথা এটা সুধোঁ বুলি ফোন কৰিলোঁ অঁ আমাৰ ধেমাজিখনতো এতিয়া বহুত উন্নত হ'ল ৰাস্তা পদূলি বহুত ভাল হ'ল এতিয়া মোৰ মনত এটা মানে খু দুৱনি হৈ আছে আমাৰ ধেমাজিখন আপোনালোকৰ আগতে আগৰ দিনত কেনেকুৱা আছিল বাৰু ধেমাজিখনৰ ৰাস্তা পদূলি গাড়ী চলাচল কেনেকুৱা আছিল অকণমান মোক কওকচোন আইতা জানিব মন গৈছে আজি মোৰ

অঁ এতিয়াতো আগতে নহ'লে মেডিকেললৈ মানুহবিলাক অনা নিয়াটো বহুত দিগদাৰ হৈছিল ছাগৈ অঁ

এতিয়া ছাগৈ বহুত গাড়ী মটৰ চলে ন

অঁ গাড়ী হ'ল অঁ অঁ এতিয়া মানে আমাৰ চহৰলৈ বা ধেমাজিলৈ ওলাই যাবলৈ এতিয়া চিন্তা নাই আৰু আগতে খোজকাঢ়ি মেলি যাব লাগে অঁহ্ হয় হয় হয় অঁ হয় মই তাকে মনত পৰিলে বোলো আগতেনো চহৰখন কেনেকুৱা আছিলে ধেমাজিখননো আগতে কেনেকুৱা আছিলে আপোনাৰ পৰা এবাৰ শুনোচোন বোলো

অঁ হয় হয় হয় উন্নত উন্নত হৈছে উন্নত হৈছে বাৰু আইতা ঠিক আছে দিয়ক এইখিনি সোধোঁ বুলি ফোন কৰিছিলোঁ আপোনালৈ